তুলিকা শইকীয়াৰ চাৰিশাল গোসাঁনীৰ তেজ উপন্যাসখন প্ৰথমতে মই ইমান ভাল লাগিব বুলি ভবা নাছিলোঁ যিহেতু এইখন ইতিহাস ভিত্তিক এখন উপন্যাস চুতীয়া ৰজা ৰাণীৰ কাহিনী বিশেষকৈ চুতীয়া ৰজা নীতিপাল যিজন শেষৰজন চুতীয়া ৰজা আৰু সাধনী যিজন শেষৰজন চুতীয়া ৰাণী ওপৰত তেওঁলোকৰ জীৱনৰ ওপৰত আধাৰিত এখন উপন্যাস ইমান এটা ভাল লাগিব বুলি ভবা নাছিলোঁ কিন্তু উপন্যাসখন পঢ়ি গৈ মোৰ এনেকুৱা লাগিলে যে কাহিনীটো মানে শেষ শেষটো মই জানো যে যিহেতু শেষৰজন ৰজা গতিকে চুতীয়া ৰাজ্যৰ তাতেই নীতিপালৰ দিনতে চুতীয়া ৰাজ্যৰ অৱসান ঘটিব কিন্তু কি কেনেকৈ ঘটিব কিদৰে ঘটিব সেইটো ধাৰণা মনত থাকি কেনেকৈ হ'ব ষ্টৰিটো কাহিনীটো কেনেকৈ আগুৱাই গৈ আছে সেইটো জানিবলৈ গৈ মই উপন্যাসখন পঢ়ি ইমান ভাল লাগিল যে উপন্যাসখন এৰিব পৰা নাছিলোঁ শেষলৈকে একেবাৰে শেষলৈকে একে ধ্যানেই পঢ়ি গৈ থাকিলোঁ চুতীয়া ৰাণী চুতীয়া ৰাণী সাধনী আচলতে চুতীয়া ৰজা ধীৰ নাৰায়নৰ জীয়ৰী হৈছে সাধনী একমাত্ৰ কন্যা একমাত্ৰ কন্যাৰ বিয়াৰ বিয়াৰ বাবে বহুত সাধনাৰ অন্তত লাভ কৰা কন্যাৰ কন্যা কাৰণে নাম ৰাখে সাধনী আৰু সাধনীৰ বিয়াৰ বাবে যেতিয়া বিয়াৰ উপযুক্ত হয় তেতিয়া ৰজাই এনেকুৱা এটা যিটো অসমত আগতে কোনো ৰজাই কোনো ৰাজতন্ত্ৰই তেনেকুৱা কৰা নাই সেনেকুৱা এটা ধাৰণাৰে মানে ৰজা মহাভাৰতৰ কাহিনীৰে বা ৰামায়ন মহাভাৰতৰ কাহিনীৰে ইমান উদ্বুদ্ধ হৈ গৈছিলে যে নিজৰ কন্যাৰ বিয়াতো সয়ম্বৰৰ অনুষ্ঠান ৰাখিছিলে আৰু সেই সয়ম্বৰত সেই সয়ম্বৰত এনেকুৱা এটা সেই ৰাখিছিলে এ এনেকুৱা এটা পণ ৰাখিছিলে যে যোনে এডাল শৰেৰে কেৰ্কেটুৱা এটা মাৰিব পাৰিব তেৱেঁই তেওঁৰ মৰমৰ কন্যাক পাণি পা পাণি পাত্ৰ হ'ব বৰ হ'ব পাৰিব আৰু সেই সেই পণ ৰাখিবলৈ সেই পণত যোগদান দিবলৈ বা সাধনীৰ সাধনীৰ পাণি প্ৰাৰ্থী হ'বলৈ বহুত দেশ দেশৰ পৰা ৰজা আহিছিলে ৰাজকুমাৰ আহিছিলে কিন্তু কোনেও এই অ অসম্ভৱ যেন লগা কাৰ্যটো কৰিব পৰা নাছিলে অৱশেষত প্ৰজা একেবাৰে হলধৰ হলধৰ হৈছে একদম ক্ষুদ্ৰ খেতিয়ক খাতি খোৱা খেতিয়ক ৰজাৰ পাইক ৰজাৰ প্ৰজা সেই হলধৰৰ সৰুটো ল'ৰা হৈছে নিতাই আৰু নিতাইয়ে ধনুৰ লগত সৰুৰে পৰা খেলা কৰি থাকে কেৰ্কেটুৱা মাৰি পথাৰে পথাৰে ঘূৰি ফুৰে গতিকে তেওঁৰ বাবে এইটো কাৰ্য একেবাৰে সাধাৰণ কথা আৰু তেওঁ সৰ্বশেষত গৈ সেই পণত অৱতীৰ্ণ হৈছিলে আৰু সেই পণত এডাল শৰেৰেই কেৰ্কেটুৱা মা মাৰি ৰজাক দেখুৱাই চমক লগাইছিলে কিন্তু সাধনীয়ে সাধাৰণ এজন সাধাৰণ প্ৰজাৰ ল'ৰা হোৱাৰ বাবে নিতাইৰ লগত বিয়াত বহিবলৈ মন কৰা নাছিলে আনকি ডা ডাঙৰীয়া বিষয়ববীয়া সকলেও এই প্ৰস্তাৱ নিতাইৰ বিয়া সাধনীৰ লগত হোৱাটো কোনেও মনেৰে গ্ৰহণ কৰিব পৰা নাছিলে আৰু সাধনীৰো যিটো ৰাণী হোৱাৰ সপোন তাতেই শেষ হৈ যাব বুলি যেতিয়া ভাবিলে তেতিয়া ৰজাই নিজেই জীয়েকৰ মন ৰাখিবলৈ মন নাভাঙিবলৈ জীয়েকৰ মন নাভাঙিবলৈ তেওঁ ৰাণীৰে সৈতে ৰাজ্য সম্ভাৰ সাধনীৰ হাতত গটাই দি নিজেই বনবাসী হৈ পৰে আৰু তেতিয়া সাধনীয়ে ৰাণীৰ দ্বায়িত্ব পালন কৰে আৰু ইফালে নিতাই নীতিপাল হৈ নীতিপাল হৈ আ ৰজা ৰজাৰ আসনত বহে তেওঁ পৰাচিত হৈ তেওঁৰ গোত্ৰ ওপৰলৈ নিয়ে ৰাজপুৰোহিতে সেইখিনি কাৰ্য কৰে তাৰপিছতো কিন্তু বিষয়ববীয়াসকলে যিবিলাক চুতীয়া ৰজাৰ বিষয়বাবসকলে এজন প্ৰজাৰ তলতীয়া হোৱাৰ নিচিনা নিজকে অনুভৱ কৰি তেওঁলোকে সেই নীতিপালৰ আদেশ নীতিপালক সহযোগিতা নকৰাৰ এটা মনে প্ৰাণে ভাবি লয় আৰু তাৰ পিছতেই এটা গৃহ কন্দলৰ সূচনা হোৱাৰ নিচিনা হয় তলৰ ৰজা তলৰ যিসকল কাচিতৰা মন্ত্ৰী মন্ত্ৰীয়েও নিজেই অসযোগ যিমান পাৰে অসহযোগ কৰি কৰি গৈছে ফলত তেওঁলোকে গৈ আহোম ৰাজ্যৰ বশৱৰ্তী হৈ চুতীয়া চুতীয়া ৰাজ্যৰ প্ৰতি এটা বিভীষিকা লৈ আহে যিটো মানে ৰাণী সাধনীৰ প্ৰতি সাধনীয়ে সেইটো এটা মানে মনতে ভাবিয়েই আছিল যে এনেকুৱা কিবা এটা হ'ব কাৰণ কিয় এজন ৰজাৰ কাৰণে মন্ত্ৰী বা বিষয়ববীয়াসকলৰ সহযোগ অবিহনে এজন ৰজাই ৰাজ্য শাসন কৰা সম্ভৱ নহয় সেই কথাটো সাধনীয়ে কেতিয়াবাৰ পৰাই ভয় এটা কৰি আছিলে আৰু সেই সাধনীৰ সেই ভয়টোৱেই শেষত প্ৰমাণিত হোৱাৰ নিচিনা হয় আহোম ৰাজ্যই চুতীয়া ৰাজ্য আক্ৰমণ কৰে ফলত নীতিপাল তাতে পৰাজিত হয় আহোম ৰাজ্যৰ সন্মুখত আৰু সাধনীয়ে তেতিয়া গৰ্ভস্থ অৱস্থাত থাকে তাৰ পিছতো সাধনীয়ে নিজেই সোণৰ মেকুৰি আৰু ধাল তৰোৱাল যিটো চুতীয়া ৰাজ্যৰ এটা গৰিমা চুতীয়া ৰাজ্যৰ সেইটো কুবেৰৰ দান বুলি তেওঁলোকে বিশ্বাস কৰি আহিছিলে য'ত পূজা অৰ্চনা তেওঁলোকৰ বংশানুক্ৰমে পূজা অৰ্চনা তাত চলে সেই সাধনীয়ে সেই গৰ্ভস্থ অৱস্থাত সেই যিখিনি বাপেকে পিতাকে তাইক অৰ্পণ কৰি গৈছিল গোটেইখিনি লৈ মেলি নদীত জাহ দিয়ে নিজকে একমাত্ৰ পতি পতিব্ৰতা ধৰ্ম পালন কৰিবলৈ আৰু দ্বিতীয়তে নিজৰ ৰাজ্যখনৰ নিজে এটা মৰ্যদা ৰক্ষা কৰিবলৈ